ৰন্ধাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ময়ে যিহেতু মই ঘৰত মইয়ে ৰান্ধো মই ৰান্ধি খুব ভালপাওঁ সকলো ধৰণৰ ব্যঞ্জনেই মই বনাওঁ মই বহুত বস্তু মই ইউটিউবৰ পৰা চাই চাই শিকি আছোঁ আৰু নিজেও মই ৰান্ধি থাকোঁ ৰান্ধি খুব ভালপাওঁ ৰান্ধি খুব ভালপাওঁ আৰু বিভিন্ন ধৰণৰ মই ব্যঞ্জন বনাই আছোঁ ইউটিউবৰ পৰা চাই চাই মই বহুত বস্তু শিকিছোঁ ৰান্ধিবলৈ আৰু মই গাহৰিৰ লগত বাঁহগাজ গাহৰিয়ে বাঁহগাজে আলু দি এনেকেও মই বনাওঁ আৰু গাহৰি অকল মই তেলতে ভাজি খায়ো ভালপাওঁ আৰু গাহৰি কচু ঠোৰ কচু ঠাৰিৰ পাতকচু যে সেই পাতকচু দিয়ো মই জালুকৰ লগত বনাওঁ আলুৰ সৈতে গাহৰি মাংস আৰু গাহৰি মই খৰিকাত দিয়ো খাই ভালপাওঁ খুব খৰিকাত আচলতে গাহৰিখিনি বইল কৰি লওঁ বইল কৰি পেলাই মই গেছতে মই পূৰা খৰিকাত দি এনেকে আদা নহৰু জলকীয়া পিঁয়াজ এনেকে দি সানি সেনেকে খৰিকাত দি খুব ভালপাওঁ খায় আৰু গাহৰি চেংমৰাৰ লগতো বনাওঁ চেংমৰাৰ লগতে মই গাহৰি খুব ভালপাওঁ খায় আৰু গাহৰি বইল কৰিও বনাওঁ যিহেতু মই বইল কৰি লওঁ তাৰপিছত তেল নিদিওঁ তাতে আদা নহৰু দি লওঁ কেৰাহিতে শুকানকে এনেকে পূৰা গাহৰিৰ পৰা তেল ওলায়েই মই তেনেকেও মই ভাজি খাওঁ আৰু মাছো বনাওঁ সৰু সৰু মাছ মই সেই পালেঙৰ লগত পিৰালি পালেঙৰ লগত মই এনেকে ঔটেঙা দি খাওঁ খুব ভাল লাগে ঔটেঙাৰ লগত তাৰপিছত আৰু ডাঙৰ মাছো মই এনেকে ভাপত দি বনাওঁ ৰৌ মাছ বা সৰু মাছ যিকোনো মাছ মই এনেকে ভাপত দি বনাওঁ বিলাহী এটা পুৰি লওঁ গেছতে বিলাহীটো পুৰি পিনি মই মানে সেই কৰোঁ টিফিনতে ঘৰৰ মানুহ যিমান আছে সেই হিচাপতে মই সেই কৰি পিনি মাছ কেইপিচ মই টিফিনত দি পিনি তাৰপিছত কুকাৰৰ ভিতৰত ভৰাই দিওঁ তাৰপিছত তাতে মই বিলাহী চিলাহী দি দিওঁ আৰু টিফিনৰ ভিতৰতে বিলাহীকেইটা পুৰি পিনে এনেকে চব মিলাই মেলি মানে মই কুকাৰৰ ভিতৰত ভৰাই দিওঁ কুকাৰৰ ভিতৰত ভৰাই তাৰ পিছতে সেই কুকাৰৰ ভিতৰতে ভৰাই মেলি সোঁফাখন মাৰি দিওঁ কুকাৰৰ ভিতৰত আৰু সোঁফাখন দিয়াৰ পিছত দুটা বা এটা হুইচেল দিবলৈ দিওঁ তাৰপিছত মই অফ কৰি দিওঁ তেনেকে মই ভাপত দি মাছ বনাই খাই সঁচাকৈ মই ভালপাওঁ তাৰপিছত আকৌ মই ঢেঁকীয়া আলু আৰু বুট তেনেকৈও মই ভাজি খাওঁ আৰু কি বুলি কয় কুন্দলি আলু ভাজি খাই ভালপাওঁ আৰু বইল কৰিও বইল কৰি ভাত কেৰেলা কুন্দলি আলু বেঙেনা এনেকে বইল কৰি পিটিকা কৰি খাওঁ তেনেকৈও ভাল লাগে মোৰ আৰু কুকুৰা কুকুৰা তাৰপিছত আৰু অমিতা আলু তেনেকেও মই জালুক দি খাওঁ সেনেকেও ভাল লাগে আৰু পাৰ আলু অমিতা এনেকেও মই জালুক দি খাওঁ আৰু পাৰ মাংস জালুক দি অমিতাৰ লগত তেনেকেও খাওঁ আৰু গৰৈ মাছ সৰু সৰু গৰৈ মাছ ভেদাইলতা নৰসিংহ এনেকে পূৰা পিচি লওঁ মিক্সাৰত তাৰপিছত তেনেকেও মই জালুক দি এই গৰৈ মাছ এই মানে বনাই বনাই খাওঁ জালুক দি পিনি ভেদাইলতাৰ লগত তাৰপিছত আকৌ শুকান মাছ যে শুকান মাছ মই সেই চাট্নি বনাই খাওঁ পিচি পিনি বঙালী গুন্ধোৱা মছন্দৰী সেনেকে মই ধুনীয়াকে পিচি পিনি মানে মই খায়েই ভালপাওঁ তেনেকেই তাৰ পিছত এনেকে মই ৰান্ধো বহুত ব্যঞ্জন মই এনেকেই ৰান্ধো আৰু সেনেকে মই মটৰ মটৰো বনাওঁ এনেকে ঘুগুনী মটৰ বুট এনেকে তিয়াই থওঁ তেনেকেও মই ঘুগুনী বনাই খাই ভালপাওঁ আৰু তেনেকেও ভালপাওঁ আৰু কঁঠালৰ গুটি দালিৰ লগত ঔটেঙা দি পিনি তেনেকেই খাওঁ মই তেনেকেও ভালপাওঁ আৰু ৰন্ধা একেবাৰে সহজ মোৰ ব্যঞ্জন হৈছে ৰন্ধাৰ ভিতৰত মই কুকাৰত ভাপত দিয়া সেই মাছটোৰ কথাই কৈছোঁ মই ভাপত দিয়া মাছ মই এই একেবাৰে সহজ পাওঁ আৰু টান ৰন্ধাৰ ভিতৰত টান হৈছে মোৰ ছাগলী মাংস ছাগলী মাংসটো অকণমান টাইম লাগে বইল কৰি ল'ব লাগে প্ৰথমতে তাৰপিছত মই এনেকে সিজোঁতেও অকণমান টাইম লাগে সেয়ে ছাগলী মাংস মোৰ কাৰণে অকণমান টান হয়